যোৱা তিনিদিন মানৰ আগত ষ্টেণ্ড ফেন এখন আনিছিলোঁ ইমান ভাল ইমান ধুনীয়া বতাহ দিয়ে মানে এতিয়া য'লৈকে ইচ্ছা ফেনখন ত'লৈকে লৈ ফুৰিব পাৰোঁ মানে ৰূমত য'তে শুওঁ বুলি কওঁ ত'তে শুব পাৰি আৰু ফেনখন এনেকৈ ঘূৰাবও পাৰি আৰু ছুইচ টিপি বঢ়াবও পাৰি কমাবও পাৰি মানে মই প্ৰডাক্টটো বহুত ভাল পাইছোঁ আৰু মানে বহুত সুবিধাও হৈছে এতিয়া যিহেতু গৰমৰ দিন আমাৰ এতিয়া চিলিঙি ফেনখন যাহা তাহা লৈ ফুৰিব নোৱাৰি যিহেতু সেইকাৰণে এইখন ফেন পাই মই বহুত ভাল পাইছোঁ